মাছ আমাৰ খুবেই প্রিয় আমি মাছ বিভিন্ন ধৰণৰ আমি মাছ খাওঁ যেনে বৰালি মাছ ৰৌ মাছ পুঠি মাছ গৰৈ মাছ মাগুৰ মাছ ধৰণৰ আমি মাছ খাওঁ ত মাছৰ পৰা আমি বিভিন্ন ধৰণৰ পুষ্টি পাওঁ যি ভিটামিনবিলাক যিবিলাক আমাৰ চকুৰ দৃষ্টিশক্তিৰ কাৰণে ভাল সেই মেক্সিমাম আমি ভিটামিন আমি মাছৰ পৰাই পাওঁ আমি মাছ মাংস খাই ত্যাগ কৰি দিওঁ তেন্তে আমাৰ শৰীৰে বহুত দুৰ্বলতা বা দৃষ্টিহীনতা আদি ধৰণৰ যিবিলাক সমস্যা সমস্যা আমাৰ দেহত দেখা দিব পাৰে ত আমি এইধৰণৰ আমি মাছ খাওঁতে আমাৰ খুবেই প্ৰিয় মাছ বুলি ক'বলৈ গ'লে যেনে গৰৈ বা ৰূপচণ্ডা এনেধৰণৰ আমি মাছ গ্ৰহণ কৰোঁ অ আমাৰ যিবিলাক সামাজিক যিবিলাক ৰীতি নীতি সেইবিলাকত আমি মা মাছৰ মাছৰ দ্বাৰা আমি খাদ্য গ্ৰহণ কৰোঁ আৰু আমাৰ অসমীয়া সমাজত বিশেষকৈ মাছটোৰ বেছি ধৰণৰ দিয়ে আমি আমি আমাৰ এই মাছবিলাক আমাৰ পুখুৰী নাইবা জলাশয় আদিৰ পৰা আমি পাব পাৰোঁ তো মাছবিলাক আমি মাছ বিভিন্ন ধৰণৰ সেই আছে তোমাৰ টেকনিক আছে ইয়াৰ ভিতৰত আপোনালোকে জালৰ সহায়ত বা বৰশি মাৰি আমি মাছ ধৰিব পাৰোঁ মাছবিলাক আমি প্ৰথমতে সাধাৰণতে আমি যিবিলাক মাছ খাওঁ পুঠি গৰৈ এইবিলাক সেইবিলাকে আমাৰ দেহত বহুতো আমাৰ সেই দিয়ে তদুপৰি আমি